হেল্ল' অঁ আপুনি ভাৰ্গৱৰ মাক নিকি অঁ সিহঁতৰ ৰিজাল্ট দিছে গম পাইছে না অঁ ৰিজাল্ট দিছে তাৰ একেবাৰে বেয়া হৈছে ৰিজাল্টটো অঁ অঁ হয় কিজানি তেওঁ কি ভালকৈ নপঢ়ে নিকি ঘৰত অঁ

অলপ পঢ়াত গুৰুত্ব দিব লাগিব আৰু বেছিকে খেলিব চেলিব যায় কিজানি অঁ মোবাইলৰ অভ্যাসটো কিন্ত বেয়া তাকেইটো মোবাইলৰ অভ্যাসটো মানে একেবাৰে বেয়া সেইটো কিবাকৈ মানে এৰাব পাৰিলে তাৰ

সেইকাৰণে অঁ ঠিক আছে দিয়ক মই সেইকাৰণে